ভাৰতৰ এক বিৰল ইতিহাস আছে ভাৰত আমাৰ বিশ্বৰ ভিতৰত এখন অতি শক্তিশালী দেশ আছিল ভাৰত মানে এতিয়া যিটো ভাৰতখন দ্বি খণ্ডিত হৈ পাকিস্থান হ'লগে বাংলাদেশ এভাগ হ'ল এই গোটেই দুইখন দেশ সামৰি তিনিখন ভাৰত পাকিস্থান বাংলাদেশ এই গোটেই কেইখন সামৰি এখনেই ভাৰত আছিল এই ভাৰতত আমাৰ যিসকল মানুহ আমি ইয়াত বস বসবাস কৰিছিলোঁ সেইসককলক খুব শান্তি শৃংখলাভাৱে আমি ইয়াত বসবাস কৰিছিলো কালক্ৰমত আহি মোগলে আক্ৰমণ কৰি ভাৰতত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলেহি সেই মোগলে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি বিভিন্ন আমাৰ যি হিন্দু ৰীতি নীতি আছিলে সেই হিন্দু ৰীতি নীতিৰ ওপৰত তেওঁলোকে বিভিন্ন আক্ৰমণ কৰিলে আমাৰ মন্দিৰসমূহত তেওঁলোকে ধংস কৰি তাত মন মন্দিৰৰ তাত জেগাত মছজিদ নিৰ্মাণ কৰি বিভিন্ন ধৰণে আক্ৰমণ কৰি আমাৰ ভাৰতীয়া অৰ্থনৈতিক ব্যৱস্থাটো তেওঁলোকে দূৰ্বল কৰি পেলালে জনসাধাৰণৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলালেহি সেই অত্যাচাৰ চলাই তেওঁলোকে আমাৰ ৰাম মন্দিৰ ঠাইত বাবৰি মছজিদ বনাইছিলেহি বিভিন্ন ধৰণৰ মোগল সাম্ৰাজ্যৰ দিনত আমাৰ ইয়াত অত্যাচাৰ কৰা হৈছিলে আমাৰ ইয়াত বহুত খনিজ সম্পদ বা বহুত বিভিন্ন সম্পদেৰে সমৃদ্ধিশালী ভাৰত আছিলে সেই ভাৰতৰপৰা তেওঁলোকে বহুতখিনি সামগ্ৰী তেওঁলোকে লৈ গুছি গ'লগৈ নিজ দেশলৈ যেনেকৈ ধৰি লোৱা সোণৰপৰা আদি কৰি ৰূপ খনিজ সম্পদ বিভিন্ন ধৰণৰ সম্পদ তেওঁলোকে নি আমাৰ ভাৰতৰ অৰ্থনীতিত দিশটোৱে দূৰ্বল কৰি দিছিলে তাৰপৰা কালক্ৰমত মোগল গুছি গ'ল মোগলৰ পাছতে আহিলে আমাৰ ভাৰতলে ব্ৰিটিছ ব্ৰিটিছেও সেই একেই প্ৰক্ৰিয়াই তেওঁলোকে ব্যৱসায় কৰিম বুলি আহি ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে এক প্ৰতিষ্ঠান খুলি লৈ ইয়াত ব্যৱসায় আৰম্ভ কৰিলে আৰু সেই ব্যৱসায়ে গৈ গৈ তেওঁলোকে কি কৰিলে তেওঁলোকে ইয়াত আমাৰ ইয়াত শোষণ নীতি চলালেহি আমাৰ বিভিন্ন সামগ্ৰী সম্পদসমূহ তেওঁলোকে লুণ্ঠন চলাবলৈ আৰম্ভ কৰিলে লুণ্ঠন চলাই নিছ দেশলৈ ৰপ্তানি কৰিলে আৰু আমাৰ ইয়াৰ মানুহৰ মাজত কৰ কাটল লগাই বিভিন্ন ধৰণ হাৰাশাস্তি কৰিলে আমাৰ বিভিন্ন সম্পদ তেওঁলোকে লুণ্ঠন কৰি তেওঁলোকৰ নিজৰ দেশলৈ লৈ গ'লগৈ তেনেকৈ তেওঁলোকে বহুত বছৰ আমাৰ ভাৰতখনক শোষণ কৰিলে তাৰপিছত আহি বিভিন্নজন স্বাধীনতাকামী সংগ্ৰামী কাৰণ এই ঊনৈছ শ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টৰ দিনা ভাৰতখন স্বাধীন হ'ল ব্ৰিটিছ ইয়াৰপৰা ব্ৰিটিছে বিদায় মাগিলে আমাক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত ঘোষণা হ'ল আৰু সেই ভাৰততে স্বাধীন ৰাষ্ট্ৰ ঘোষণাৰ মূখ্য ভূমিকা পালন কৰিছিল আমাৰ মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু সুভাষচন্দৰ বসুকে প্ৰমূখ্যে কৰি বিভিন্নজনে এই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ভাৰতক স্বাধীনতা আনি দিলে আৰু যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিলে সেই স্বাধীনতা লাভ কৰোতে সেই সুখ ব্ৰিটিছৰ আৰু মোগলে আমাৰ ভাৰতৰ অৰ্থনীতিটো একেবাৰে শূন্যলৈ পৰিণত কৰি থৈ গ'ল যিহেতু তেওঁলোকে ইয়াত শাসন কৰি আছিলে শাসন কৰি অৱস্থাত আমাৰ অৰ্থনীতিত যিমান সম্পদ আছিলে গোটেই সম্পদসমূহ লুণ্ঠন কৰি তেওঁলোকে ইয়াৰপৰা গুচি গ'ল সেই সময়ত ভাৰত স্বাধীন হোৱা সময়ত যথেষ্টখিনি কষ্টৰ কৰি আমাৰ ভাৰত ৰাষ্ট্ৰখন চলিবলগীয়া হৈছিলে যিহেতু ভাৰতৰ অৰ্থনীতি তেওঁলোকে একেবাৰে শূন্য কৰি থৈ গ'ল কিন্তু উদ্যমী ভাৰতীয়ই কি কৰিলে নিজৰ কষ্টৰ ফলত আজি আহি আহি এনেকুৱা এটা পৰ্যায়ত পাইছেহি ভাৰত য'ত নেকি ভাৰতে বিশ্বৰ এখন প্ৰতিষ্ঠিত ৰাষ্ট্ৰৰ দিশে অগ্ৰসৰ হৈছে আজি ভাৰতত আমি পাৰমাণৱিক অস্ত্ৰই হওক বিভিন্ন দেশলৈ আমাৰ ইয়াৰপৰা ঘেঁহু ৰপ্তানি কৰিব পৰা হ'ল বিভিন্ন দেশলৈ আমাৰ ইয়াৰপৰা ধান ৰপ্তানি কৰিব পৰা হ'ল চাহপাত ৰপ্তানি কৰিব পৰা হ'ল আজি ভাৰতে উন্নয়নৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে স্বাধীনতাৰ পাছত যিটো এটা পৰ্যায় আছিলে সেই পৰ্যায়ৰপৰা বহুতখিনি আগুৱাই গৈ গৈ আজি আমাৰ এখন ভাল ৰাষ্ট্ৰ লগত তুলনা কৰিব পৰাকৈ আগবাঢ়িছে লগতে ভাৰতত এতিয়া বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিয়ে হওক বা বিভিন্ন প্ৰযুক্তি বিদ্যাত অপোনাৰ বহুতখিনি আগবঢ়িছে মহাকাশলৈ আমাৰ ইয়াৰপৰা নাছ ইছ'ৰ যান প্ৰেৰণ কৰি মহাকাশত আমাৰ হেৰি লাভ কৰিবলৈ সক্ষম হৈছে সফলতা লাভ কৰিবলৈ এই চন্দ্ৰযান টু আমাৰ সফলতা আমাৰ বৈজ্ঞানিক সকলে লাভ কৰিছে এই গোটেই দিশখিনি চালে আমাৰ স্থলসেনাই হওক আপোনাৰ বায়ুসেনা পাই হওক এই গোটেইখিনি দিশতে শক্তিশালী সামৰিক বাহিনীও আমাৰ ভাৰতে তৈয়াৰ কৰিবলে সক্ষম হৈছে লগতে আমাৰ ক্ৰিকেটতেই হওক আজি ভাৰতে উল্লেখনীয় ভূমিকা পালন কৰি আছে বিশ্ব ক্ৰিকেট জগতত টি টুৱেন্টিতে হওক বা এদিনীয়া বিশ্বকাপতে হওক বা অন্যান্য টেষ্ট মেচতে হওক সকলো দিশতে বা অলিম্পিকত খেলুৱৈ সকলৰ যি প্ৰদৰ্শন আজি এক উল্লেখনীয় দিশলৈ ভাৰত আগবাঢ়ি গৈছে আজি এইখিনি দিশত যথেষ্ট বিভিন্ন উন্নত ৰাষ্ট্ৰৰ লগত ফেৰ মাৰিব পৰাকৈ আজি ভাৰত আগবাঢ়িছে